হাল্লৌ জামাট' নেকি মই আপোনালোকলৈ যোৱা এক তাৰিখে মই এক প্লেট চিকেন বিৰিয়ানি অৰ্ডাৰ কৰিছিলোঁ তাৰপিছত লগতে মানে ৰিচিপখন মই নাপালোঁ সেইকাৰণে মই ৰিচিপখনৰ মোৰ প্ৰয়োজন হৈছে আপোনালোকে যদি বেয়া নাপাই মোৰ হোৱাটচ আপত ৰিচিপখন পঠিয়াই দিব পাৰিবনে

ধন্যবাদ ধন্যবাদ